হেল্ল' অঁ কোৱা এই ঘৰতে আছোঁ তুমি অঁ অঁ ভাত বনাই মোৰো ভালেই ঘৰত সকলোৰে ভাল

অঁ ভালেই কৰিলা মোক ফোন কৰিবলে এজেঞ্চি এটাত সোমালোঁ অহা মানে অফিচ ছুটিও টাইম চাৰে ছয়টা ওলোৱা টাইমে চাৰে ছয়টা বাজি যায়গৈ অফিচৰ পৰা ওলাওঁতে তাৰপৰা আকৌ বাহিৰে বাহিৰে জিমলে যাওঁ তাত মানে জিম কৰি মেলি আহি ঘৰ পাওঁ মানে চাৰে আঠটা মানেই বাজেগৈ আহি ভাগৰে লাগে কাৰোলে ফোন কৰিবলৈ মোৰ নাযায়গে আৰু

মা দাদাহঁত মাহঁত ভাত বনাই আছে দেউতা আছে টিভি চাই আছে অঁ যাব লাগিব সেই সময়ে নহয় নহয় অকল চানডে দিনটোহে বন্ধ পাওঁ সেই দুদিনটোত আকৌ কাপোৰ কানি ধোৱা মেলা তেনেকেই গুচি যায়গে ওলাই যাবলৈ ক'তো নহয় অঁ

তেনেকে যোৱা প্লেনিং নাই বাৰু ক'ৰবাত যাম বুলি ভাবিছা নি অঁ বিহু বজাৰ

অঁ বিশাললৈকে যোৱা নি অঁ গৈ পাইছোঁ তাত মানে বজাৰ কৰিবলৈও ভাল আৰু দোকানতকে মানে ভাল আৰু বস্তুবিলাক নিজে চাই মেলি আনিব পাৰি ভালদৰে কাপোৰৰ কোৱালিটিৰ অঁ ভাল কোৱালিটি মই তাৰ পৰাই বজাৰ কৰোঁ নাই চব বস্তুৰে পায় পাকঘৰ বস্তু পাবা কাপোৰ পাবা সৰু ল'ৰা ছোৱালী তোমাৰ খেলা বস্তু পাবা জিমৰ বস্তুলৈকে চব পাবা

অঁ ঘৰৰ সা সামগ্ৰী চব পাবা মানে তাতে আৰু বিশেষকে পাকঘৰ বস্তুখিনি বহুত ভাল কাপোৰো ভাল ভাল অঁ মানে অঁ অঁ তাত মানে বিহু বিহু অ'ফাৰও দিয়ে নহয় বিহু দেৱালী তেনেকুৱাত বিহু দেৱালীত বুলি তেনেকুৱা অ'ফাৰো দিয়ে বিশালত দোকানততো তেনেকে নাপায় ন অ'ফাৰ অঁ আৰু মানে তোমাৰ কেইবাটাও বস্তু চোৱাৰ পিছত আকৌ মানে পচন্দ নহ'লে এনেকে ননা একো এটা নোলোৱাকে আহিবলে বেয়া এনেকুৱা হয় মানে বিশালত মানে নিজে ছাইচ কৰিলা যোনটো পচন্দ হৈ লৈ আহিলা তেনেকে মানে সেইটো কাৰণে বজাৰ কৰিবলৈ ভাল আৰু অঁ আৰু তাত মানে এটা সুবিধা ইখন দোকানৰ পৰা সেইখন দোকানলে ঘূৰি ফুৰিবলগীয়া নহয় আৰু চব বস্তুৱে পাই যে তাৰপৰা একেলগতে চব বজাৰ কৰি মানে গুচি আহিব পাৰি আৰু খোৱা বস্তু পায় চব পাবা চাউল দালি পৰা ধৰি মানে সেইখিনি কিটচেনৰ খোৱা বস্তু পাবা কিটচেনৰ বেলেগ মানে তোমাৰ সামগ্ৰীখিনিও পাবা চবেই পায় সেইটো কাৰণে তাৰ পৰা বজাৰ কৰি আনিবলৈ মানে একেবাৰে এক একেটাতে সোমালোঁ বজাৰ কৰি লৈ আহিলোঁ তেনেকৈ ভাল হয় সুবিধা মানে সেইটো কথা অঁ অঁ উলাবা লগ এটা হ'লে ভালো লাগিব বজাৰ কৰি মোৰ অকলে অকলে ভাল নালাগে মাহঁতো ব্যস্ত হৈ যাব বিহুৰ ওচৰত পিঠা পনা বনোৱাত মই অকলে আৰু আগতে অকলে কৰোঁ আৰু সৰু সুৰা বজাৰ কিবা কিবি থাকিলে মানে উলাবা দুইজনীয়ে লগতে বজাৰ কৰিম

লগতে বজাৰ কৰিব পাৰিম হ'ব ভাল হ'ব মই বিহু বুলি চবলে কিবা এটাটা ল'ম আৰু তাৰপৰা নিজৰো মানে এতিয়া গৰম দিনৰ কাপোৰ অলপ কিনিব লগা আছে অঁ পায় পায় এতিয়া মানে ছিজন যে চেঞ্জ হৈ থাকে তাত উইণ্টাৰ ছিজনৰ কাপোৰ এতিয়া নাথাকে আৰু বেলেগ উলিয়াব চামাৰৰ তাৰ পৰা অঁ বেলেগ বেলেগ উলিয়াই থাকে উইণ্টাৰ কাপোৰ থাকে এতিয়া মানে চামাৰৰ নতুন নতুন ডিজাইনৰ কাপোৰ পাবা মানে পিন্ধিব পৰা সেনেকুৱা মোৰ ভাগতো বাৰু অঁ অঁ মোৰ ভাগৰ নিজৰ বজাৰ কৰিব লগা হৈয়ে আছিলে আৰু মানে কি সময়ো নোপাওঁ ছুটিও নাপাওঁ যে অফিচৰ পৰা তেনেকৈ অঁ কোৱা

মই তোমাক আগদিনাই কৈ দিম আগদিনাই ফোন কৰি দিম আগদিনাই গধূলি তোমাক ফোন কৰি দিম ত পিছদিনা লগ হৈ দুইজনী যামগৈ বজাৰ কৰিবলৈ

একো নাই একো প্ৰ'ব্লেম নাই

ধুনীয়া তুমি মানে ইউজ কৰি ভাল ধুনীয়া চেণ্ডেল পায় ৰাফ ইউজ কৰিব পাৰিবা

অঁ অঁ ৰৈ দিয়া লগতে কৰিম মোৰ সেই বজাৰ মানে কৰিব লগা হৈয়ে আছিলে তাৰপিছত সেই ছুটি নোপাওঁ যে আৰু লাঞ্চ টাইমত তোমাৰ এঘণ্টা সময়ত পটকে গুচি যায়গৈ আৰু তাত মানে বজাৰ কৰিলে এই ইটো সিটো চাওঁতে টাইমো লাগে যে অলপমান ইমান জল্দি মানে কৰি আজৰি হ'ব নোৱাৰি সেইটো কাৰণে মানে তেনেকে থাকোঁতে থাকোঁতে গুচি গৈছেগে দিন সেইকাৰণে মই বোলো একেবাৰে বিহুৰ ওচৰতে কৰিম বুলি ভাবি আছিলোঁ

চব পাবা আৰু মানে বিহুৰ ওচৰত বজাৰ কৰিবলে ভালেই হ'ব ডিচকাউণ্ট পাবা

একেখন ভাল হ'ব আৰু পাকঘৰ বস্তুটো বহুত ভাল পাবা মানে বহুত কমত মানে ভাল ভাল বস্তু পায় পাকঘৰ বস্তুবোৰ যেনে মোৰ পাকঘৰলে পাকঘৰ বস্তু অলপ আনিম বুলি ভাবি আছোঁ আৰু তেনেকুৱা আনিবলগীয়া হৈ থকা নাই তথাপিতো ভাল লাগে মানে বস্তুবোৰ সজাই থবলৈ হ'লেও বা মানে এনেকুৱা সেনেকে আনিম বুলি ভাবি আছোঁ খোৱা বোৱা কাৰা নাই বনাই আছে মাহত সেইকেইদিন নোৱয়োকে বিহু পিঠা পনা বনোৱাতে ব্যস্ত হৈ থাকে ঘৰত মানে আৰু মাহঁত গুচি গ'লে ঘৰ অকলশেীয়া হৈ যাব যে সেনেকে তুমি মই যাম উলাবা

নোৱাৰে সেইটোৱে পিছলৈ আমিও তেনেকৈ ব্যস্ত হৈ যাব লাগিব সেইটোৱে পিছত আমিও ব্যস্ত হৈ যাব লাগিব বোলো তেনেকে ঘপকে যাম বুলি ক'লেও যাব নোৱাৰোঁ কেতিয়াবা অহাত দেৰি হ'লেও একো আপত্তি নাই ঘৰত অঁ ঠিক হৈছে নি ল'ৰা ক'ৰবা অঁ ঠিকে আছে কেতিয়ালৈ ভাবিছা পাতিম বুলি অঁ অক্টোবৰ মানলৈ পাতিবা ঠিকে আছে মানে ইমান তেতিয়া গৰমটোও নাথাকে

অঁ অঁ ঠিকেই আছে ল'ৰাজন ভাল হ'লেই হ'ল আৰু অঁ

অঁ মানে চাকৰি কৰা মানে তেওঁ কৰেয়েই চাকৰিও আৰু মানে চাকৰি কৰাও যদি বিচাৰে তেতিয়া কি হয় ঘৰখন দুইজন উলাই যায় অকলসৰীয়া হৈ যাব ন সেইটো কাৰণে অঁ অঁ বিয়া পিছত হেৰি দিব পাৰিবা তুমি ধুনীয়াকৈ মোৰ ঠিক মানে এতিয়া নেপাটো লাহে ধীৰে পাতিম মানে লাহে ধীৰে পাতিম অকণমান হা লাহে ধীৰে পাতিম মানে যাওকচোন আৰু অলপ তেওঁ মানে দায়িত্ব অলপ আছে ঘৰৰ সেয়াও কৰি মেলি আজৰি হৈ' লওক আৰু একেবাৰে একেলগতেতো চব নোৱাৰে কৰিবলৈ সেইটো কাৰণে বোলে একেবাৰে আজৰি হৈ মেলি লওক তাৰ পৰা পাতিম বুলি ভাবিছোঁ

আৰু তুমি হেৰিটো নকৰিলেও জবটো এৰি দিলেও মানে পিছত তুমিতো ধুনীয়াকে মেক আপ কৰিব মেলিব জানা ন বা বিউটিচিয়ানৰ ক'ৰ্ছ জানা ঘৰৰ ওচৰতে তেনেকে মানে পাৰ্লাৰ এখনো খুলি ল'ব পাৰিবা পিছলে অঁ অঁ অঁ সুবিধা হ'বাও সেই গুৱাহাটীত ন তাত মানে অঁ পৰি নাথাকে আৰু তোমাৰ মানে ইনকামো ভাল সেইটোত তেনেকুৱা জেগাত মানে অঁ অঁ তেনেকে খুলি ল'ব পাৰিবা মানে কি ব্যস্ত হৈ থাকিব পাৰিবা মানে ঘৰতো থকা হ'ল ঘৰৰ ওচৰতে নিজেও কিবা এটা ইনকাম কৰি থাকিলে হাত খৰছ এটাও নিজৰ ওলাই থাকিব এইটো কথা অঁ অঁ অঁ তেনেহ'লে বাৰু সুবিধা ন খুলি ল'ব পাৰিবা তাতেই কৰি থাকিব পাৰিবা এতিয়া মানুহজনে যিমান চাকৰি কৰিলেও প্ৰতিটো বস্তুৱে তেওঁক বিচাৰি থাকিবলৈ হ'লেও বেয়া লাগে ন আৰু মানে দিনটো অকলে থাকিব আমনি পাবা নহয় এতিয়া তুমি কাম এটাত সোমাই আছা গৈ আছা ঘপকে যেতিয়া এৰি দিবা তেতিয়া মানে ঘৰতে সোমাই সোমাইয়ো আমনি পাবা

অঁ অঁ তেনেকে ওচৰত থাকিলে ব্যস্ত হৈ থাকিবা মনটো ভাল লাগি থাকিব মানে কামটো যে এৰি দিছা তেনেকুৱা মানে অনুভৱো নহয় অঁ এতিয়া মানে ঘপকে এতিয়া ঘৰত সোমাই থাকিলে মানে একো নাই ঘৰতে বোলে আছোঁ আকৌ ঘৰতে থাকিব লাগিব ঘপকে কাম এটা কৰি থাকি যেতিয়া এৰি দিবা ঘৰত সোমাই দিবা তেতিয়া মানে বহুত আমনি লাগিব

অঁ তাত মানে আমাৰ ইয়াত যিটো মানে প্ৰাইজ হয় তাততো তাৰ দুগুণ হয় আৰু তাত ইনকামো সেইটো ওপৰত মানে কৰিবলৈও ভাল কাম কৰিবলে গুৱাহাটীত সেইটো কাৰণে মানে একো প্ৰ'ব্লেম নাই তোমাৰ ভাল ইনকাম হৈ থাকিব আৰু এতিয়া তুমি জবটো কৰি আছা নিজৰ মতে বাৰু ঘপকে নেযাওঁ বুলি ক'লেও নোযোৱাকে থাকিব নোৱাৰা যাবই লাগিব কিন্তু পালাৰখন খুলি লৈ নিজৰ সুবিধা অসুবিধা অনুযায়ী মানে মন গ'লে তুমি ক'ৰবালে যাব লগা হ'লেও যাব পাৰিবা ন এইটো কথা সুবিধা হয় আৰু নিজে কিবা এটা হাতৰ কাম জানিলে মানে অঁ এই আমাৰ ইয়াত মানে ধৰা ওচৰতে মানে বহুতকেইখন আছে ন তেনেকে মানে থকা জেগাত মানে খুলিলে অসুবিধা হয় ইমান মানে কাষ্টমাৰো নাপায় সেইটোৰ ওপৰহে মানে তুমি নিৰ্ভৰ কৰিও খাব মানে চলিব নোৱাৰা সেইটো কাৰণে জব

অঁ আৰু মানে তুমি পাৰ্লাৰ এখন খুলিলে তাত যাবলে মনো কৰে ঘৰলে মানে সকলো যাবলে মন নকৰে চবেই ঘৰত গৈ কৰিবলেও মন নকৰে পাৰ্লাৰ এখন যেতিয়া খুলি যাবা তেতিয়া তাত গৈ মানে কৰিবলেও মানে মন কৰে আৰু সেইটো কথা যাম যাম মাতিবা বিয়াত

তাকে মাতিম বাৰু এতিয়া নাই দিন আছে তথাপিতো মাতিম

থাকিবা তেওঁ এইচ ডি এফ চিত কৰি আছে লখিমপুৰ ব্ৰাঞ্চ তাত কৰি আছে গভৰ্ণমেণ্ট নহয় বাৰু অঁ কিন্তু মানে ঠিকেই আছে তোমাৰ চেলাৰী ঠিকেই পাই থাকে হ'লেও মানে এতিয়া বিয়াখন কৈছোঁ সিহঁতৰ ঘৰতো আছে সি এতিয়া সোমাইছেহে নতুনকৈ কৰিবলগীয়াও আছে বহুতখিনি ঘৰৰ কাম একেলগতে যদি আকৌ বিয়াখনো পাতিবলৈ লয় অসুবিধা হ'ব তাৰে সেইটো কাৰণে বোলো এটা এটাকে কৰি আজৰি হৈ যোৱা তাৰপৰা পাতিম আৰু

অঁ মা দেউতাও বয়স হৈছে নহয় পাতা আৰু বয়স হৈছে অঁ পাতি লোৱা তেওঁলোক থাকোঁতে

অঁ মানে ঘপকে আজিৰ যুগত গভৰ্ণমেণ্ট জব এটাও পাবলৈ অসুবিধা হয় আৰু

তোমালোকৰ দাদা আছে আৰু আমাৰ যে আকৌ দাদাও নাই মই মই চাব লাগিব সেইটোৱে অসুবিধা অ'

চাব লাগিব

সেইটো কথা

অঁ হোম ডেলিভাৰী দিয়ে

অঁ মই বোলো মনত পৰোতে কৈ দিওঁ অঁ মোৰ ওচৰত আছে বাৰু মই তোমাক দি দিম

আৰু মানে যিহেতু অঁ ওচৰতে হয় মানে ডেলিভাৰী মানে জল্দি হ'ব অঁ অঁ অঁ অঁ অঁ

মই বাৰু তেনেকেও অৰ্ডাৰ কৰোঁ মাজে মাজে

অঁ অঁ ওলাম বাৰু

বেলেগত তেতিয়া চাই থাকিব লগা নহয় আৰু অঁ লৈ আনিব পাৰিবা

হা হা অঁ মেখেলা চাদৰহে নাপাবা তাত মেখেলা চাদৰ বিশালত নাপায় বাৰু

তুমি মানে আহল বহল ধুনীয়া গাৰু ওৱাৰ মানে বিশালতে পাবা মানে আনি আকৌ চিলাই থাকিব লগা নহয় আৰু ডাইৰেক্ট কিনি আনিলা কটনৰ পাবা কিনি আনিবনি এমব্ৰইডাৰী কৰিব দি দিলেই হ'ল অঁ জানে জানে

অঁ তেতিয়াই লৈ লোৱা

অঁ তাৰপাই

আৰু তুমি মানে বিশালত কছমেটিক বস্তুও পাবা সেইটো কথা কছমেটিক বস্তুবোৰ বিশালতে পাবা

নাই হোৱা

মই সেই বিশাল তাতে কৰোঁ বজাৰ বজাৰ কৰি ভাল লাগে তোমাৰ মানে ধৰা কৈ থাকিব লগা নহয় ন ইটো দেখুৱাওক সিটো দেখোৱাওক বুলি

ওলাবা মই তোমাক অঁ অঁ আগদিনাই মই গধূলি তোমাক ফোন কৰি দিম অলপ সোনকালে যাম আগবেলাই যাম ন খাই বৈ আজৰি হৈ যাম দিয়ক কি বাৰু

ঠিক আছে অঁ ঠিক আছে মই দি দিম বাৰু হোৱাটছ এপত মোৰো ভাল লাগিলে

বাৰু নহ'লে দিয়া ঠিক আছে বাই